অঁ হেল্ল' অঁ ছুইগীত লাগিছেনে মোৰ অৰ্ডাৰ কেইটামান আছিলে পিজ্জা দি দিব দুটা আৰু বাৰ্গাৰ পাঁচটা দি দিব অঁ শুনকচোন আপোনাৰ কিবা এক্সট্ৰা বা চ'চ আছেনে লগত দি দিব দেই অঁ আপুনি শান্তিপুৰ মই শান্তিপুৰৰপৰা কৈছিলোঁ শান্তিপুৰ এইটো ৰাস্তাত আহিব দেই মানে স্কুলৰ ছাইডৰ ৰাস্তাটোত

ঠিক আছে জল্দি পঠিয়াই দিব অঁ অঁ ঠিক আছে